মই অলপ দিনৰ আগত অনলাইনত এটা টি ভি অৰ্ডাৰ কৰিছিলোঁ টিভিৰ পিকচ্যাৰ কোৱালিটী ভালেই আছে চাউণ্ডটোহে বেয়া আছিল সেইকাৰণে প্ৰডাক্টটো বৰ ভাল পোৱা নাই